হেল্ল' অঁ কোৱা

বাৰু আহিবা আছোঁ এনেই বহি আছোঁ হ'ব দিয়া চাৰে পাঁচটামানত ওলাই আহিবা অঁ আৰু তোমাৰ সেইফালে কোনোবা আছেনে কি আৰু লগত যোৱা মানুহ বাৰু যাম বাৰু বৰ গৰম হৈ আছে নহয় পাৰ্কতো অকণ ঘূৰি আহিব লাগিব আৰু ল'ব লাগিব তুমিও লৈ ল'বা আকৌ কেইজনীমান হ'লে মানে আকৌ সৰহকৈ লাগিব নহয় মই বাৰু এইকেইজনীক ক'ম বাৰু ক'ম কোনে কোনে যায় ফোন কৰিব লাগিব এতিয়া অঁ হ'ব বাৰু মই ইহঁতকো আকৌ ফোন কৰি জনাও কোনে কোনে যায় কি কৰে বতৰটোও বৰ গৰম নহয় হ'ব দিয়া মই বাৰু ক'ম ইহঁতক হা আহিবা